আমাৰ বাগিছাত ৰোৱা গছ গছনিবোৰত ফুল লগা দেখিলে মই খুব আনন্দ পাওঁ আৰু মই খুব ফুল বহুত ভাল পাওঁ মোৰ আমাৰ বাগিছাখনত নাৰ্জী জবা গোলাপ পৰ আপোনাৰ ৰঙা গুলপীয়া বগা বহুকেইবিধ ফুলেই আছে আৰু ফুলখিনি ফুলিলে তাত পখিলা আহে পখিলাখিনি দেখিও বা ফুলখিনি লগত পখিলাখিনি দেখিলে বহুত ভাল লাগে আৰু ঘৰলৈ যেতিয়া আলহী আহে আলহীখিনিয়ে যেতিয়া বাগিছাখন দেখি আল বাগিছাখনৰ প্ৰশংসা কৰে তেতিয়াও বহুত ভাল লাগে আৰু ৰাতিপুৱা শুই উঠি আমি ফুলনিখনলৈ যেতিয়া চাওঁ ফুলখিনি দেখি আৰু ৰাতিপুৱাৰ যোনটো ফুল ফুলা হেৰি দেখা পাওঁ সেইটো দেখি মনটো বহুত আনন্দ হয় আৰু এইবাৰ মই বাৰীতে অলপ সৰিয়হ খেতি কৰিছিলোঁ তাৰ যিখিনি সৰিয়হৰ হালধীয়া ফুল সেই ফুলখিনি দেখিও বহুত ভাল লাগে আৰু মনটোও বহুত ভাল লাগি থাকে ফুলখিনি দেখা পাই